নলবাৰী জিলাখন হৈছে এখন শিক্ষাপ্ৰধান জিলা ইয়াক শিক্ষাৰ নৱদ্বীপ বুলিও কোৱা হয় আগৰে পৰাই নলবাৰী জিলা শিক্ষাৰ ক্ষেত্ৰত আগবঢ়া নলবাৰী জিলাত বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠান আছে ইয়াৰ ভিতৰত কেইখনমান উল্লেখযোগ্য শিক্ষানুষ্ঠান হৈছে নলবাৰী মহাবিদ্যালয় নলবাৰী কমাৰ্চ কলেজ নলবাৰী ল' কলেজ ইত্যাদি এইকেইখন শিক্ষানুষ্ঠানত প্ৰায় আটাইবোৰ লাগতিয়াল সা সুবিধাবোৰ উপলব্ধ আছে ইয়াৰ নলবাৰী মহাবিদ্যালয়ত স্নাতক আৰু স্নাতকোত্তৰ পাঠদান পাঠদানৰো সুবিধা আছে ইয়াত ক'লা বিজ্ঞান শাখাৰ উৎকৃষ্টমানৰ পাঠদানৰ সা সুবিধাও আছে এইখন মহাবিদ্যালয়ত প্ৰ পত্ৰ পূৰণৰ লগতেই মাচুল আদিৰ ক্ষেত্ৰত আৰ্থিকভাৱে পিছপৰা ইয়াৰ পিছত আন এখন উল্লেখযোগ্য শিক্ষানুষ্ঠান হৈছে নলবাৰী কমাৰ্চ কলেজ নলবাৰী কলেজখনত আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে বিনামূলীয়া পাঠদানৰ সা সুবিধাও আছে ইয়াৰ বাণিজ্য শাখাৰ উৎকৃষ্টমানৰ পাঠদানৰ সা সুবিধা উপলব্ধ আছে আৰু ইয়াৰ উপৰিও নলবাৰী বেচৰকাৰী বহুতো শিক্ষানুষ্ঠানো আছে সেইবিলাকত আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে বিভিন্ন সা সুবিধা উপলব্ধ আছে আৰু ইয়াৰ ভিতৰত কেইখনমান হৈছে আচাম ভেলী একাডেমি নলবাৰী শংকৰদেৱ একাডেমি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন একাডেমি ইত্যাদি ইয়াৰ উপৰিও নলবাৰীত সংস্কৃত শিক্ষাৰ বাবে এখন উল্লেখযোগ্য শিক্ষানুষ্ঠানো আছে যিয়ে সংস্কৃত শিক্ষাৰ প্ৰসাৰৰ উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে সেইকেইখন হৈছে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় এইখন হৈছে নামনি অসমৰ একমাত্ৰ সংস্কৃত শিক্ষাৰ শিক্ষানুষ্ঠান এইখনতো বিভিন্ন লাগতিয়াল সা সুবিধাবোৰো উপলব্ধ আছে